অ কওকচোন অ হয় হয় হয় দিয়ক অ হয় নিশ্চয় কৰোঁ মই

গম পাইছোঁ গম পাইছোঁ কিন্তু মোৰ তাত কিন্তু গোলাঘাটটোহে পায় বেলেগ কিন্তু নাপায় মই সেইটোহে অকল দি হেৰি কৰোঁ বিক্ৰী কৰোঁ বিক্ৰী কৰোঁ

ওম

বেছিভাগ মই দোকানত নাথাকোঁ মানে মোৰ ওম গম পাইছোঁ গম পাইছোঁ আপোনাৰ কথাটো গম পাইছোঁ ওম

ওম ৰ'ব মই আপোনাক হেৰি দোকানখনৰ এড্ৰেছটো মোক হোৱাটছআপত আপোনাক মই কৈ দিম তাতে ঠিক আছে

ধৰি লওক আটা ধৰি লওক চেনি সেই দুটাই সেনেকুৱাই অলপ বেছি বেছি কৰোঁ অ ঠিক আছে দোকান যাব গাড়ী এখন যাব গাড়ী আছে দিম দিয়ক ঠিক আছে ওম ওম দে ঠিক আছে